কওকচোন অঁ কওক শুনিছোঁ কওক অঁ আমাৰ এই চব্জিৰ দোকান হয় আলু বেঙেনা ভেন্দী এনেকুৱাবিলাক বস্তু আপোনাৰ কেঁচা চব্জি সবে পাব ইয়াত দৰৱ পাতি বিশেষ দৰৱ পাতি দিয়া বুলি ক'ব নোৱাৰি বাৰু আমি এইবোৰ আমাৰ লোকেল গাঁৱৰ জাগাৰ পৰাই আমি মই আনি থোৱা আছে আমি আপোনাক কি কি লাগিছিলে বাৰু বেঙেনা চল্লিছ টকা দাংমাহৰ বিছ টকা কবি হ'ল আশী টকা কেৰেলা ষাঠী টকা আপোনাক কি কি লাগে আকৌ অঁ আপুনি আহিব বাৰু কিবা এটা চাই দিম অঁ আহিব আপুনি আহক অলপ অলপ আমি কিমান ল'ব আপুনি বেঙেনা কিমান ল'ব এতিয়া দুই কেজি ল'ব আছে আলু আছে আপুনি ভাল ফ্ৰেচ মাল পাব ইয়াত ডাংবডী পাব মট মটৰ মাহো পাব অঁ কওক আৰু কি কি লাগে আপুনি কওক আছে আছে আছে আমি সব গাঁৱৰ পৰা গোটাই অনা চব্জি আছে আপুনি ইয়াত যি যি বিচাৰে সবকে পাব সব বস্তুয়ে পাব আপুনি খালি কৈ যাওক কি কি লাগে মই তেতিয়া ৰাখোঁ আপুনি আহক